নমস্কাৰ মই বিশেষকে আজি উঠি শিক্ষিত আৰু নিবনুৱাসকলৰ প্ৰতি দুআষাৰ আগুৱাবলৈ বিচাৰিছোঁ কথা হ'ল আমাৰ বিশেষকৈ গাঁও অঞ্চলত যিসকল শিক্ষিত আৰু নিবনুৱা তেখেতসকলে চৰকাৰী চাকৰিৰ পাছত দৌৰা দৌৰি নকৰি নিজকে আত্মনিৰ্ভৰশীল হৈ আজি চৰকাৰৰ যিবিলাক আঁচনি আছে এই আঁচনি বিলাকত মনোনিবেশ কৰিব লাগে বিশেষকৈ গাঁও অঞ্চলত নিশ্চয় মাটি বাৰী কম হ'লেও যিখিনি কম মাটিতেই বিভিন্ন ধৰণৰ খেতি আগবঢ়াই বা খেতি কৰিবলৈ যদি প্ৰচেষ্টা লয় তেওঁ নিজেও উপকৃত হোৱাৰ লগতে ঘৰখনকো কিছু নিজেও স্বাৱলম্বী হোৱাৰ লগতে ঘৰখনকো কিছু উপকৃত কৰিব পাৰিব লগতে তেওঁৰ দৰে যিসকল শিক্ষিত তেওঁলোককো এটা আদৰ্শ দেখুওৱা হ'ব বিশেষকৈ আজিকালি সৰু সৰু চাহ বাগানেৰে চাহ খেতিও বহুতে নিজকে নিয়োগ কৰিছে আৰু নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰিছে আৰু দুই এজনকো তাতে কামত লগাব পৰা গৈছে সেইদৰে নাৰ্ছাৰী ফল মূলৰ বাগান কৰি কৰিও নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সুবিধা পাইছে মই ভাবোঁ যিসকল শিক্ষিত ডেকা গাভৰু এতিয়াও চাকৰিৰ পাছত ঘূৰি আছে তেখেতলোকে যেন এইবিলাকৰ পৰা নিজকে আঁতৰাই আনি নিজকে স্বাৱলম্বী হ'বৰ কাৰণে চৰকাৰৰ যিবিলাক আঁচনি আছে সেইবিলাক আঁচনিবিলাকতো নিয়োগ কৰিব পাৰে নতুবা নিজাববীয়াকেও খেতি পথাৰত আত্মনিয়োগ কৰিলে নিজকে স্বাৱলম্বী হোৱাৰ লগতে ঘৰখনকো তেওঁ কিছু সকাহ সকাহ দিব পাৰিব আৰু লগতে তেওঁৰ দৰে শিক্ষিতসকলকো এইবিলাক কামত লগাই তেওঁলোককো এটা নিজকে প্ৰতিষ্ঠা কৰাৰ এটা সুবিধা দিব পাৰে